হেল্ল' কে এফ চি হয় মই সৰু এলেঙি গাঁৱৰপৰা কৈছোঁ আপোনালোকক আজি তাৰিখত যিটো মই ফ্ৰাইড ৰাইচৰ অৰ্ডাৰ দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ হয় সেই ফ্ৰাইড ৰাইচটোৰ ডেলিভাৰী বয়জনে মোক জোখৰ সময়তে দিছেহি ফ্ৰাইড ৰাইচটো খুলি পেলাই মই চাইছোঁ মূল্যৰ বিনিময়ত যিমানখিনি খাদ্য আমি পাব লাগে সিমানখিনি খাদ্য ভবাতকৈও অকণমান বেছিকৈয়ে পাইছোঁ আৰু খাদ্যখিনি খাই যথেষ্ট সোৱাদযুক্ত আছিলে খাই মোৰ বহুত ভাল লাগিলে এনেকুৱা ফ্ৰাইড ৰাইচ মই আগতে হয়তো খাইয়ে পোৱা নাই চিকেনখিনিও যথেষ্ট পৰিমাণৰে আছে আশা কৰোঁ আপোনালোকে আগলৈও আন কাষ্টমাৰকো এনেকৈ ধুনীয়াকৈ বনাই মেলি জোখৰ টাইমত যদি আপোনালোকে বস্তুটো যোগান ধৰিব পাৰে তেনেকৈ সেইসকল কাষ্টমাৰো আপোনালোকক ভাল পাব মই আজি যেনেদৰে ভাল পাইছোঁ আপোনালোকক আৰু সেইমতে আপোনালোকৰ খাদ্যখিনি যথেষ্ট সোৱাদযুক্ত মোৰ পেট ভৰি গৈছে খাই পেলাই সেইকাৰণে ভাল লাগিলে আগলৈও আপোনালোকে এনেদৰে যোগান ধৰিব ধন্যবাদ